স্কুলত যৌন শিক্ষা দিয়াটো আতি প্ৰয়োজন কাৰণ আজিকালি সমাজত যৌন নিৰ্যাতন সম্পৰ্কীয় বিভিন্ন ঘটনা ঘটি আহিছে আৰু সৰুৰপৰাই এই ধৰণৰ শিক্ষাৰ অভাৱতে এনেকুৱা দুষ্কৰ্ম সঘনাই ঘটি আছে সেইবাবে সৰুকালৰপৰাই যদি যৌন শিক্ষা দিয়া হয় স্কুলত তেন্তে সেই তাহাঁতি ডাঙৰ হৈ পেলাই তেনেকুৱা দুষ্কৰ্ম নিজেও নকৰিব আৰু কোনোবাই কৰিবলৈ যোৱাকো ৰখাব